আমি যিডোখৰ ঠাইত আছোঁ এইখন কামৰূপ মহানগৰ জিলাৰ অন্তৰ্ভুক্ত আৰু আমাৰ ওচৰত ক্ৰমে গুৱাহাটী বিশ্ববিদ্যালয় ইউনিভাৰ্ছিটি অফ চাইঞ্চ এণ্ড টেকনলজি ডনবস্ক' ইউনিভাৰ্ছিটি গিৰিজানন্দ ইউনিভাৰ্ছিটি এইকেইখন আছে আমি আচলতে এডুকেশ্বনৰ হাব এটাৰ মাজত সোমাই আছোঁ ক'বলৈ গ'লে আৰু ইয়াৰ এই এই বিশ্ববিদ্যালয় কেইখনে এই অঞ্চলৰ পৰিৱেশ সম্পূৰ্ণভাৱে সলাই পেলাইছে কাৰণ কিয় ইয়াত সাতোখন ৰাজ্যৰ নৰ্থ ইষ্টৰ উত্তৰ পূৰ্বাঞ্চলৰ সাতোখন ৰাজ্যৰ বিভিন্ন ছাত্ৰ ছাত্ৰী আহে আহে ইয়াত শিক্ষা ল'বলৈ তেওঁলোকে এটা সুকীয়া পৰিৱেশ দিছে আমাক আৰু তেওঁলোকক চাই এই অঞ্চলৰ যিবিলাক স্থানীয় ছাত্ৰ ছাত্ৰী সেইসকলে যথেষ্ট উৎসাহ পায় পঢ়িবলৈ আৰু বহুত কথা জানে তেওঁলোকৰ পৰা ক'ত কোনটো পঢ়িলে আজিকালি কি ধৰণৰ চাকৰি পাব পাৰি কেনেকৈ যোগ্যতা আহৰণ কৰিব পাৰি আৰু তাৰ উপৰিও আপোনাৰ এখন আকাশ আকাশৰ এটা এনট্ৰেঞ্চ নিট বা জে ডাবল ই কাৰণে এনট্ৰেঞ্চ পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰেচন যে কৰে তাৰ কাৰণে কছিং চেণ্টাৰ এটা আছে আৰু আছে আইকন টাৱাৰ এটা য'ত অলনাইনৰ পৰীক্ষাবিলাক দিয়ে ছাত্ৰ ছাত্ৰীয়ে মুঠতে এইখিনি অঞ্চল বৰ ভাল এটা শিক্ষাৰ এটা প্ৰাণকেন্দ্ৰ বুলিয়ে ক'ব পাৰি আজিকালি য'ত চাৰিখনকৈ বিশ্ববিদ্যালয় আছে আৰুতো কলেজৰ সংখ্যা বাদেই দিলোঁ গতিকে এটা শিক্ষাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ আৰু এই অঞ্চলটোত এই শিক্ষানুষ্ঠানবিলাকে যথেষ্ট প্ৰভাৱ পেলাইছে আৰু ঠাইখনৰ শৈক্ষিক দিশত এটা পৰিৱেশ পৰিৱেশ গঠন কৰাত বিশেষকৈ সহায় কৰিছে